অসমৰ পশুপালকসকলে বাৰিষা কালত সমস্যাৰ সন্মুখীন হয় যিহেতু শেষত বানপানী হয় বানপানী হোৱাৰ ফলত পশুবিলাকৰ খাদ্য সমস্যা হয় আৰু কেনিও একোকে পোৱা নাযায় যদি সেই জীৱবিলাক ৰখা স্থানবিলাক পানীৰ তলত ডুব যায় তেতিয়াহ'লে সেই পশুবিলাকক ৰাখিব মানে ৰখাত পশুপালকসকলৰ অসুবিধা হয় লগতে যদি বেমাৰ আজাৰ হয় বেমাৰ আজাৰৰ প্ৰতিপাল কৰিবৰ কাৰণে তেওঁলোকে ঔষধ পাতি বিচাৰিও যাব নোৱাৰা হয় যিহেতু ওলাই যোৱা ৰাস্তাৰ কোনো চিন চাব নাইকীয়া হয়